অসমৰ গাঁও আদিত তাহানি বাঁহ বেত খেৰ আদিৰে ঘৰ নিৰ্মাণ কৰিছিল আৰু সেইবিলাক অতি সহজভাৱে ঠাণ্ডা দিনত ঠাণ্ডা গৰম দিনতো ঠাণ্ডাই আছিল বায়ু চলাচল কৰিব পৰা ব্যৱস্থা আছিল বৰ্তমান সময়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ ধামখুমীয়াত চহৰটো বাদেই গাঁও অঞ্চলতো সেই বেত বাঁহ খেৰ আদিৰ পৰিৱৰ্তে চিমেণ্ট ইটা বালিৰে নিৰ্মিত ঘৰ হ'ল আৰু আগৰ নামঘৰবোৰ আগৰ মন্দিৰবোৰ আগৰ ধৰ্মীয় অনুষ্ঠানবোৰ অতি সহজভাৱে আছিল সেয়াও বাঁহ বেত খেৰ আদিৰে নিৰ্মিত আছিল বৰ্তমান অৱস্থাত এইবিলাক চিমেন্ট ইটা বালিৰে নিৰ্মিত ৰংচঙীয়া কৰি ৰাইজৰ ওচৰত চকু চকু চালে চকুৰোৱা হৈ হোৱা অৱস্থা পৰিৱেশ এটা সৃষ্টি কৰিছে